অঁ হয় কওকচোন

অঁ হয় অঁ হোটেল হোটেল আছে বাৰু আপুনি আহিছে ক'ত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত হয় নেকি অঁ আমি বাৰু আমি আমি গোলাঘাট ডিষ্ট্ৰিক্টৰে হয় বাৰু তাৰমানে আপোনাক তেনেকৈ ধৰক থাকিবৰ কাৰণে খাবৰ কাৰণে ভাল তেনেকুৱা হেৰি প্লেচ এটা আপোনাক জনাব লাগে অঁ আছে বাৰু তেনেকুৱা আপুনি গোলাঘাটলৈ যদি আহে গোলাঘাট টাউনতে আছে এখন ভাল হেৰি জুতি লগাই এসাঁজ বুলি আপুনি সেইখনত খাব পাৰে সেইখনত আপোনাৰ একেবাৰে থলুৱা খাদ্য পাব আপোনাৰ এই মছলা চচলা আদি কমকৈ ব্যৱহাৰ হয় আমাৰ যিখিনি আমি গাঁৱলীয়া যিখিনি উৎপাদন হয় সেইখিনি বস্তুৱে আপোনাৰ থলুৱা কোনো তেনেকুৱা অপকাৰ নহয় আৰু গাঁৱলীয়া যিটো খাদ্য হয় থলুৱা ঘৰুৱাকৈ সেইখিনি আপুনি পাব তাত আপুনি ভাল পাব আৰু তেনেকুৱা আছে বাৰু আৰু এখন আছে আপোনাৰ ভোগ হোটেল বুলি সেইখনতো আপুনি খাব পাৰে আপুনি প্ৰথম এই জুতি লগাই এসাঁজ সেইখনতে আপুনি যোগাযোগ কৰি আপুনি হেৰি কৰিব সেইখনত আপুনি বেছি ভাল পাব ভাল বাৰু ধন্যবাদ অঁ